নমস্কাৰ দাদা অঁ দাস ইলেক্ট্রনিকছ হয়নে অঁ সিং দাই কৈছে ন অঁ সিংদা মই হেৰি ভাইটি অঁ এই ভাইটি এই অঁ অঁ ফোন লোৱা ফোন লোৱা হয় হয় দাদা ধুনীয়া চলিছে দেই ফোনটো হয় হয় হয় নাই আপুনি ভাল ক'লে ছিক্সটি ফ'ৰ জিবিটো ল'বলৈ ক'লে যে মই ভালে কৰিলো ন ল'লো মই নিজেই এতিয়া পাইছো মানে প্ৰমাণটো আপুনি কৈছিলে যে প্ৰডাক্ট স্পে'চটো খা আপ খালী হৈ থাকিব বহুতখিনি ল'ব পাৰিব হয় হয় তেনেকুৱা নাই কেমেৰা কোৱালিটি ভাল পাইছো দাদা হয় হয় কেমেৰা কোৱালিটি ভাল পাইছো দাদা অঁ অঁ হয় হয় হয় এই মেগা পিক্সেল পূৰা ধুনীয়া মই ফুল চুলো তুলিছো নহয় বিৰাট ভাল অঁ আমাৰ এই আগফালৰ গোটেই হেৰিখিনি তুলিলো ফুলখিনি তুলিলো সেইদিনাখন মাহঁতক দেখুৱাইছিলো ভাল পাইছে ফটো কেইখন আৰু এই জুম কৰিলেও আপোনাৰ ফটো পূৰা ডিষ্টিংট হৈ থাকে দেই নাফাটে একদম পূৰা ডি ডি এছ এল আৰ নিছিনা হৈছে কোৱালিটিটো হয় হয় অঁ অঁ অঁ হয় দাদা নাই মই মই বোলো এনেই ফিডবেক এটা দিওঁ আপুনি কোৱা মতেই ফোনটো পাইছো ন ভাল লাগিলে সেইকাৰণে বোলো ফিডবেক এটা দিওঁ হয় হয় হয় ভণ্টিয়ে কৈছে ফোন এটা ল'ম বুলি দাদা মই আপোনাৰ তাৰপৰা ল'ম দেই আঁ এইটো নহয় মই আপোনাৰ আৰু এটা যে কৈছিলে যে সেইকেইটাও সেইকেইটাও ফিডবেক চাগে ভালেই হ'ব চাগে চাব যাম এইবাৰ দোকানত অ'কে অ'কে অ'কে অ' ঠিক আছে দাদা অ'কে অঁ অঁ